হেল্ল' চুইগি দাদাজন নেকি অঁ মই এটা অৰ্ডাৰ দিছিলোঁ চিকেন ফ্ৰাইড ৰাইচ দুই দুই প্লেট আৰু চিকেন ৰোল এক প্লেট মই যিটো এড্ৰেছ দিছিলোঁ সেইটো এড্ৰেছ ভুল হ'ল জয়সাগৰ তিনিআলি সপোন নগৰ সেইটো এড্ৰেছ ভুল মই এতিয়া আছোঁ লক্ষ্মী নগৰ হাউচ নম্বৰ চেভেণ্টি ফাইভত ইয়াত আহি আপুনি দি দিব পাৰিব নেকি দাদা প্লিজ দি দিবচোন